আজিকালি গাঁৱৰ পৰিৱেশবিলাকত আগতে যিটো পৰিৱেশ আছে আজিকালি নোহোৱা হ'ল আগতে ল'ৰাবিলাকে চাৰিটা গোট খালে তাছ খেলে কেৰম খেলে চেছ খেলে আজিকালি বস্তুটো নাইকিয়া হ'ল যেতিয়া মোক মূল কাৰণটো হৈছে ইণ্টাৰনেট আজিকালি প্ৰত্যেকৰ হাতে হাতে এটা এণ্ড্ৰইড মোবাইল আৰু এণ্ড্ৰইড মোবাইলটোত আপুনি পিঠি গোটেই পৃথিৱীখনো সমস্ত বস্তুটো আপুনি চাৰ্ছ কৰিলে পায় যি বস্তু বিচাৰে আপুনি এ টু জেট আপুনি এণ্ড্ৰইড মোবাইলত মানে এপছ এপছবিলাক যেতিয়া থাকে আপুনি চব আজিকালি সেইটো কাৰণে ল'ৰাবিলাকে সেই তিনিআলি চাৰিআলিবিলাকত যেনেকৈ কেৰম খেলিছিলে চেছ খেলিছিলে সেই বস্তুটো সম্পূৰ্ণ আজিকালি দেখা পোৱা নাযায় মানে কি প্ৰযুক্তিবিদ্যা সলনি উন্নত কাৰিকৰী কৌশল

প্ৰতিটো গাঁও এৰিয়াতো আজিকালি নেটৰ কাৰণে বহুত নতুন নতুন উন্নত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ হ'ল সেনেকে গাঁৱৰ গাঁৱত আজিকালি এই পৰিৱেশবিলাক সম্পূৰ্ণ দুষ্প্ৰাপ্য হ'ল কিন্তু আগতে দছ বছৰ আগতে আজি পোন্ধৰ বছৰ আগতে এই বস্তুটো নাছিলে চাৰিটা বা পাঁচটা লগ খালেই কিবা খেল এটা খেলিবলৈ যায় কিবা কেৰম এখন খেলিছিলে ধুনীয়াকে খেলিছিলে আজিকালি সম্পূৰ্ণ সেই বস্তুটো বিলুপ্ত পথত আৰু বেয়া লাগে নতুন প্ৰজন্মৰ কাৰণে এই বিষয়টো বহুত বেয়া হৈছে আৰু সেইটো কাৰণে আজিকালি খেলৰ খেলৰ প্ৰতি ৰাপ নাইকিয়া হ'ল কিন্তু দুই একে খেলিছে আজি ভাৰতৰ বিভিন্ন শিখৰত উপনীত হ'ব পাৰিছে আজিকালি আজিকালি খেলৰ জগততো চৰকাৰে বহুতখিনি সুবিধা কৰিছে কিন্তু আজিকালি খেল খেলিবলৈ যাওঁতে ম'বাইলত বহুতখিনি ল'ৰা ব্যস্ত থাকে কাৰণ বহুতে আগবাঢ়ি যাব পৰা নাই গাঁৱলীয়া পৰিৱেশৰ মাজৰ পৰা আৰু যি খেলিছে সিয়ে তাৰ সপোনবিলাক পূৰণ হৈছে ভালকৈ ভালদৰে পূৰণ হৈছে আজি সেনেকেও খেলৰ জগতত বহুতখিনি ভাৰতৰ সুনাম হৈছে সেইকাৰণে গাঁৱৰ পৰিৱেশবিলাক সলনি হোৱাৰ কাৰণে আজিকালি এই লাইব্ৰেৰীত হওক আপোনাৰ গছৰ তলত হওক কেৰম খেলা দৃশ্যবিলাক নাইকিয়া হ'ল ইণ্টাৰনেট জগত আহি যাব পৰা গোটেই বস্তুটো চিষ্টেমটো সলনি হৈ গ'ল বদলি হৈ গ'ল মানুহৰ মনবোৰ বদলি হ'ল কাৰো ওচৰত সময় নাইকিয়া হ'ল তেনেকে আৰু প্ৰত্যেকে নিজৰ নিজৰ কামত ব্যস্ততা থাকিবলৈ ল'লে অকণমান সময় পায় ফেচবুক ইউটিউব ইনষ্টাগ্ৰাম চাবলৈ সুবিধা সুবিধা লয় নতুন প্ৰজন্মখিনিয়ে তেনেকে আজিকালি লাইব্ৰেৰীবিলাকত হওক বা গছৰ তলত আৰু কেৰম খেলবোৰ আজিকালি খেলবিলাক দেখিবলৈ দুষ্প্ৰাপ্য হ'ল